শিক্ষা মানৱ জীৱনৰ বৃত্তি স্বৰূপ বিদ্যাই অজ্ঞানক জ্ঞান প্ৰদান কৰে শিক্ষাই মানৱ সমাজ খন সভ্য হোৱাৰ দিশত এক অনন্য মাত্ৰা প্ৰদান কৰে সভ্য হোৱাৰ লগতে সমাজ এখনত জীয়াই থাকিবলৈ সংস্কৃতিৰো প্ৰয়োজন আছে সমাজ এখন যি বাটেৰে আগুৱাই নাযাওঁক কিয় তাৰ শিপাত সংস্কৃতি থকাটো অতি গুৰুত্বপূৰ্ণ সুস্থ সবল সমাজ এখন নিজৰ সংস্কৃতি নীতি নিয়ম সমূহো সংযুক্ত হৈ আছে এজন শিক্ষিত মানুহেহে এটা অনুকূল পৰিৱেশত নিজৰ বা আমাৰ সংস্কৃতিৰ কু সংস্কাৰ ধৰ্মীয় কু প্ৰথা সমূহক সমাজৰ পৰা আঁতৰাই এটা সামাজিক পৰিৱেশৰ জন্ম দিব পাৰে